হয় মই নেকলেছ ভালপাওঁ কিন্তু কিছুমানে ছোৱালীবিলাকে যে কিছুমানে পিন্ধে একদম বহুত ডাঙৰ ডাঙৰ ফুল ফুল থকা তেনেকুৱা যে পিন্ধে মই সেইবিলাক বেয়া পাওঁ আৰু কিছুমান ছোৱালীয়ে অভাৰ ছাইজৰ পিন্ধে সেইবিলাকো বেয়া পাওঁ মোক অকল লাগে চিম্পল চিম্পলে পিন্ধো অকণমানিকে এডাল এটা কালাৰৰে আৰু কিছুমানে যে মিক্সিং বহুত কালাৰৰ পিন্ধে সেইটোও ভাল নালাগে মই এটা কালাৰেই পিন্ধিলে এটা চিম্পল পিন্ধিলে তেতিয়া ভাল লাগে ডিঙিত লাগি থাকা কিছুমানে যে একদম ওলমি ওলমি একদম ওলমি থাকা পিন্ধে সেইবিলাক বহুতে বেয়া লাগে আৰু কিছুমানে পিন্ধে একদম এদিনতে অতগাল পিন্ধি লয় একে পাঁচডাল ছডাললৈকে পিন্ধে সেইটোও ভাল নালাগে লাগিলে ডিঙিত লাগাই পিন্ধক পাঁচডাল ছডাল পিন্ধিলে বহুত বেয়া লাগে আৰু মই অকল চিম্পল নেকলেছহে ভালপাওঁ মই ইমান ডাঙৰ ডাঙৰ স একদম ফুলৰ মানে ফুল থকা নেকলেছ বহুত বেয়া পাওঁ মানে বহুত বেয়া পাওঁ মানে মই আৰু নেকলেছ কিছুমানে যে পিন্ধে এইবিলাক মানে এ এটা ছাইডত এটা পিন্ধিলে এটা ছাইডত এটা পিন্ধিলে সেইবিলাক বহুত বেয়া পাওঁ কিছুমানে হাঁততো নেকলেছডালকে মেঁৰিয়াই ললে তেনেকে ভিডিঅ' বনাই ৰী ৰীলছ বনালে সেইটোও বেয়া পাওঁ মই কিছুমানে আঙুঠিটোও এনেকে ডিঙিত লগাই লৈ পিন্ধিলে নেকলেছৰ নিচিনাকে সেইটো বেয়া পাওঁ কিছুমানে আঁকি লয় সেইটোও বেয়া পাওঁ মানে তেনেকে বেয়া হয় আৰু চিম্পল এডাল পিন্ধিব লাগে সেইটোৱে ধুনীয়া লাগে আৰু এটা কালাৰৰে বেছি মিক্সিং কালাৰ ভাল নালাগে মোৰ বেছি মিক্সিং কালাৰ হ'লে মানে বেয়া দেখে আৰু মানুহবিলাকক আৰু কাপোৰৰ লগত মিলাই মিলাই যে পিন্ধিব লাগিব সেইটো কথা নহয় কিছুমানে সোণৰ পিন্ধে কিছুমানে ৰূপৰ পিন্ধে সেইটোৰ লগত কথা নাই চিম্পল পিন্ধক তেতিয়াই ভাল লাগিব